ছাব্বিছ এপ্ৰিল দুহেজাৰ চাৰি সাত আগষ্ট দুহেজাৰ তেৰ বাৰ ডিচেম্বৰ দুহেজাৰ চৈধ্য ছয় ডিচেম্বৰ দুহেজাৰ সাত ন ডিচেম্বৰ দুহেজাৰ ছয়